আলহীক আপ্যায়ন কৰিবলৈ হ'লে মই চাহ ভাত এইবিলাকেৰে আৰু সাধাৰণতে যদি কোনোবা হঠাৎ আহি পায় তেওঁলোকৰ কাৰণে মানে ঘৰত যিবিলাক বস্তু উপলব্ধ থাকে সেইবিলাকেৰে কিবা এটা নতুন কৰিবলৈ চেষ্টা কৰোঁ আৰু দ্বিতীয়তে যদি কেতিয়াবা মানে হেৰি হয় আগতীয়াকৈ গম পাওঁ কোনোবা আহিব বুলি তেতিয়াহ'লে হেৰি হয় মই মানে বনাওঁ আৰু সেনেকে সেই হিচাবে প্লেনিং কৰোঁ প্লেনিং কৰি বনাওঁ আৰু তাৰ কাৰণে মই বহুত কিবা কিবি বনাই ভাল পাওঁ যেনেকে মই চিলি চিকেন বনাই ভাল পাওঁ ফিছ পকৰা বনাই ভাল পাওঁ পনীৰ বনাওঁ তাৰ পিছত ভিডিঅ'ত আৰু এটা মোৰ প্ৰিয় বস্তু আছে সেইটো হৈছে হেৰি কচু কলা কচু কলা কচু যিটো কলা কচু আছে সেইটো ভাজি খালে বহুত বেছি ভাল লাগে আৰু সেইটো বেছি বেছি পৰিমাণে সেইটো হেৰি কৰিব বনাবলৈ হ'লে মানে ছেফলি খাবলৈ হ'লে বেছিভাগ কচুৱে মানে খজুৱাই কিন্তু কচুটো নখজুৱাৰ এটা মেইন কাৰণ আছে যিটো কচুটোত মানে পানী থাকিব নালাগে কচুটো ধুই মানে অকণমান সময় থ'ব লাগে থোৱাৰ পাছত সেইটো কাটি লৈ বনাব লাগে আৰু তাত অত্যাধিক পৰিমাণৰ মানে জ্বলা আৰু হেৰি দিব লাগে মচলা মচলা মানে আদা নহ নহৰু দিব লাগে তেতিয়া মানে সেই ক কচুটো ইমান নখজুৱাই আৰু কচুটো অলপ বেছি সময় মানে ভাজিব লাগে ভাজিলে মানে সেইখিনি মানে খোৱাৰ কাৰণে গ্ৰহণযোগ্য হৈ পৰে তাৰ পিছত ফিছ পকৰা বনোৱা সেনেকুৱা কিছুমান ৰেচিপি আছে যেনেকৈ মাছটো উহাই ল'ব লাগে উহাই লৈ তাৰপৰা কাটাবিলাক এচাইদ কৰি সেইটোত মানে পিঁয়াজ জলকীয়া তাৰ পিছত নিমখ আৰু জলকীয়াৰ গুড়ি হেৰি জিৰা গুৰি এইবিলাক দি সেইটো বস্তু সানিব লাগে সানি সেইটো হেৰি কৰি লৈ তাত মানে অলপ হেৰি পাউদাৰ দিব লাগে এইটো কি বুলি কয় কৰ্ণ কৰ্ণ কৰ্ণফ্ল'ৰ দিব লাগে তাৰ পিছত সেইটো বস্তু হেৰি কৰিব লাগে গোল কৰি লৈ হেৰি হেৰি গোল কৰি লৈ কৰ্ণফ্লৰৰ আৰু এটা ঘোল বনাব লাগে ঘোল বনাই কৰ্ণফ্লৰৰ ঘো ঘোলত তিয়াই লৈ ৰ'জ বিস্কুটৰ ৰ'জ বিস্কুট বুলি যে কয় সেই ৰ'জ বিস্কুটৰ গুৰি বনাই তাত মানে লগাই দিব লাগে লগাই দি সেইটো গেছ কম জুইত মানে সেইটো বস্তু বেছি তেলত মানে ভাজিব লাগে আৰু সেইটো খাবলৈ বহুত বেছি সোৱাদযুক্ত হয় আৰু